বৰ্তমান সামাজিক মাধ্যম তথা গোটেই অসমৰ অসমৰ সামাজিক প্ৰেক্ষাপটত জোকাৰি যোৱা এটা ঘটনা হৈছে সদ্যহতে এটা বলৎকাৰৰ ঘটনাই সকলোকে জোকাৰি গৈছে এতিয়া কিছুমানে ক'ব খোজে যে কাপোৰৰ কাৰণে বলাৎকাৰ হয় বা তেনেকুৱা কিছুমান কথাৰ কাৰণে হয় কিন্তু তেনেকুৱা নহয় পুৰুষ আৰু মহিলাৰ শাৰিৰীক গঠন কিছু বেলেগ ধৰক বুকুত মঙহ পুৰুষৰো আছে আৰু মহিলাৰো আছে কিন্তু মহিলাৰ শৰীৰটো এটা যন্ত্ৰৰ দৰে সৃষ্টিৰ ক্ষমতা থকাৰ বাবে আমাৰ বুকুৰ আকাৰ কিছু বেলেগ সেই বুকুৰ বৰ্ধিত মঙহ আমাৰ ঢাকি লোৱাৰ পৰম্পৰা চলি অহাৰ বাবে যেনিবা আমি ঢাকিয়েই লওঁ তাৰপাছতো যদি কেনেবাকৈ ওলাইছে বা সেয়া আপোনালোকৰ সভ্য সমাজৰ দৃষ্টিৰে সেয়া গ্ৰহণযোগ্য নহয় বুলি কোৱা হয় মানে আমি অকল পুৰুষৰ ক্ষেত্ৰতহে মানে কিছুমান বস্তু গ্ৰহণযোগ্য বুলি ধৰোঁ মহিলাৰ ক্ষেত্ৰত নধৰোঁ বাৰ বছৰীয়া ছোৱালী এজনীক কিছুদিন আগতে ৰেপ কৰি পেলাই হত্যা কৰা হৈছে আতি নিৰ্মমভাৱে যৌন নিৰ্যাতন চলাই ছোৱালীজনীক মাৰি পেলোৱা হয় এতিয়া বাৰ বছৰীয়া ছোৱালীজনীৰ হয়তো সেই কাপোৰৰ দোষ নাছিল বা তাইক মাকে শিকাবও নোৱাৰে কিছুমান কথা ধৰক ক'ত চুলে কি হ'ব বা কেনেকুৱা হ'ব অকল এই বাৰ বছৰীয়া ছোৱালীজনীয়ে বুলিয়েই নহয় দেশৰ মহিলা খেলুৱৈ অভিনেত্ৰী কোনোৱেই এই যৌন নিৰ্যাতনৰ পৰা হাৰি যোৱা নাই আমাক কেৱল ভোগবিলাসৰ সামগ্ৰী বুলিয়েই ধৰা হয় সেয়েহে বিলাসী বাহন এখনৰ বিজ্ঞাপনতো আবেদনময়ী মহিলা এগৰাকীকে বাহনখনৰ কাষত থিয় কৰাই গ্ৰাহকক প্ৰলোভন দিয়া হয় এই ধৰক বাছত গৈ আছোঁ আৰু হঠাৎ আদবয়সীয়া মানুহ এজনে আপোনাৰ গাত চুই দিলে চুই দিয়াৰ ফলত আমি সেইখিনি সময়ত একো আমাৰ একো ভাল নালাগে কিন্তু মানুহজনে কি পৰিতৃপ্তি লাভ কৰে সেয়া নাজানো দেখিলেই ৰ'ব নোৱাৰা আৰু এনেকুৱাকে য'ত ত'ত মানুহ ছোৱালী মানুহৰ য'ত গাত হাত দিয়া এনেকুৱা মানুহবোৰ আচলতে মানসিকভাৱে বিকৃত লোক এনেকুৱা লোকক আচলতে মানসিক চিকিৎসাৰহে প্ৰয়োজন নাৰী সৱলীকৰণ কেৱল চিটি বাছৰ মহিলা বুলি লিখা থকা আসন কেইখনতে ৰৈ যোৱা টো ভাল কথা হোৱা নাই বাকী শাৰিৰীক আৰু ভাৰ্চুৱেল নিৰ্যাতন মহিলাৰ ওপৰত আগতেও কমা নাছিল আৰু এতিয়াও কমা নাই পৰম্পৰাৰ দোহাই দি আমাৰ দুহাত সদায় বান্ধি থোৱা হয় আৰু এই পৰম্পৰাৰ দোহাই দি আমাৰ হাত এতিয়াও বন্ধা আছে কিন্তু এই সকলোবিলাক কথাৰ বিষদভাৱে আলোচনা কৰি এইবিলাকৰ পৰা মুক্ত হ'ব পাৰিলেহে আৰু আৰ্থিক যিটো দিশ আছে আমাৰ সেই আৰ্থিক দিশটোও আৰ্থিক সমতা এই পৃথিৱীখনত আৰ্থিক সমতা নহালৈকে এই এচামে আন এচামৰ ওপৰত নিৰ্যাতন সি পুৰুষে নাৰীৰৰ ওপৰত কৰা নিৰ্যাতনেই হওক বা ধনীক শ্ৰেণীয়ে দুখীয়া শ্ৰেণীৰ ওপৰত কৰা নিৰ্যাতনেই হওক সেয়া হৈয়ে আছে আৰু হৈয়ে থাকিব